হেল্ল' এইটো পেন কাৰ্ডৰ হেল্পলাইন লাইন নাম্বাৰ হয়নে হয় মই পেন কাৰ্ড এখনৰ কাৰণে আবেদন কৰিছিলোঁ অনুগ্ৰহ কৰি আপুনি চাই দিব পাৰিব নি হৈছেনে অঁ অঁ মোৰ আই ডি নাম্বাৰটো লাগিব নেকি আই ডি নাম্বাৰটো লৈ লওকচোন দুই ছয় ন আঠ সাত পাঁচ দুই তিনি অঁ অঁ অঁ মোৰ ডেট অফ বাৰ্থটো হৈছে ঊনৈছশ বাসত্তৰ চনৰ

ডিচেম্বৰ অঁ অঁ হ'ব হ'ব তেতিয়া অঁ অঁ চাই দিবচোন বাৰু মই ৰৈছোঁ বাৰু